আমাৰ স্কুলত বাৰ্ষিক অধিবেশন সাতদিনৰ বাবে অনুস্থিত কৰা হয় আৰু তাৰ দুই তিনিদিন আগৰ পৰা আমি ৰিহাচেল আদি কৰিবলৈ স্কুললৈ যাওঁ তাত খেল আদি কবিতা আবৃত্তি নৃত্য নৃত্য আদি আমি ৰিহাচেল কৰিবলৈ যাওঁ তাত তাৰ সা সাতদিন প্ৰতিযোগিতাত দৌৰ প্ৰতিযোগিতা ক্ৰিকেট খেল নৃত্য প্ৰতিযোগিতা গ্ৰান গান প্ৰতিযোগিতা কবিতা আবৃত্তি আৰু কাবাডী ফুটবল আদি বিভিন্ন খেল প্ৰতিযোগিতা কৰা হয় এই খেলত জয়লাভ কৰা প্ৰতিযোগিতাত পুৰস্কিত কৰা হয় প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ আদি দিয়া হয় তাৰ শেষৰ দিনাখন সন্ধিয়া সাংস্কৃতিক সন্ধিয়া এখন কৰি তাত পুৰস্কৃত পুৰস্কৃত ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ গ্ৰহণ কৰে আৰু সন্ধিয়া এখন গায়ক গায়িকাই প অনুস্থিত কৰা হয় গায়ক গায়িকাই গান গায় সৌন্দৰ্য্য আদি কৰা হয় তাত সা আমি সাতদিন ধৰি ৰং ধেমালি আদি কৰোঁ